ভাৰতীয় মিডিয়াৰ বিষয়ে মোৰ মতামত সঠিক বাতৰি দেখালেও একেষাৰ কথাকে বৰ চিঞৰি চিঞৰি কৈ থাকে অশান্তি লগাই দিয়ে নিউজবোৰ আৰু যিবোৰ নিউজ দিব নালাগে সেইবোৰ নিউজ বেছিকেই দিয়ে আজিকালি ল'ৰা ছোৱালী লগত নিউজবোৰ চাব নোৱাৰি যিকোনো মানুহৰ আগত নিউজবোৰ চাব নোৱাৰি মিডিয়াই তাৰমানে এনেকুৱা বেয়াকৈ প্ৰচাৰ কৰি দিয়ে যিবোৰ নিউজ চাব মানে অশান্তি লাগে সেইবোৰ নিউজ কমাই দিব লাগে যিবোৰ সঠিক বাতৰি সঠিক বাতৰি সঠিক নিউজবোৰ দিব লাগে সঠিক নিউজবোৰ দেখাব দেখাব দেখাব লাগে